কৈ গ'লে মই এটা অনুৰোধ কৰোঁ আমাৰ এইটো অঞ্চলত যিবিলাক কম বয়সৰ ল'ৰা ছোৱালীয়ে মদ্যপান কৰিবলৈ লৈছে বা এইবোৰ বেয়া বস্তু খাবলৈ লৈছে তে আমি নিজে চকুৰে দেখি আছোঁ সেইখিনি খোৱা আৰু সেইখিনি খোৱাৰ লগে লগে সেই ল'ৰা ছোৱালী ল'ৰাবোৰকৰ কি বেমাৰ ব্যাধি হৈছে তেওঁলোকেতো খোৱাটো খাইছেহে তেওঁলোকে তেওঁলোকৰ জীৱনটোৰ কাৰণেতো চিন্তা কৰা নাই আজি মাক বাপেকে কেনেকৈ তুলি ডাঙৰ দীঘল কৰিলে কেনেকৈ যতনেৰে তেওঁক প্ৰতিপাল কৰি তুলিছিলে সেইখিনি সেই তেওঁলোকেতো চিন্তাই কৰা নাই বেয়া বস্তুত যেতিয়া তেওঁলোকে মুখ দিলে সদায় বেয়ালৈয়ে গৈয়ে থাকিব আৰু ভাল হোৱাটো তেওঁলোকে কেতিয়াও নিবিচাৰে কিয়নো আজিকালি পঢ়া শুনা বা চাকৰি বাকৰি এটা লোৱাত যিমান যত্ন কৰে কিন্তু তেওঁলোকে মদ খোৱা মানুহে সেইখিনি যত্ন নকৰে তেওঁলোকে সদায় কেনেকৈ বেয়া ব্যৱহাৰ কৰিব পাৰোঁ বা বেয়া বস্তু খাব পাৰোঁ তেওঁলোকে সেইবোৰহে কৰে মাক বাপেকে ক'ৰ পৰা কিবা উপাৰ্জন কৰিলেও ধন টকা পইচা থ'লেও তেওঁলোকে সেইখিনি চুৰি ডকাইত কৰি হ'লেও নি নিয়ে আৰু দেখিছোঁ তেনেকৈ খোৱা বহুতকে আজিকালি মানুহে ক'লেও বেয়া পায় আমি সদায় সতৰ্ক কৰোঁ চকু কাণ দি থাকোঁ ল'ৰা ছোৱালীক আমি সদায় ভালটোকে বিচাৰোঁ কিয়নো আজি তেওঁলোকে চাকৰি বাকৰি এটা কৰি পঢ়া শুনা কৰি চাকৰি বাকৰি কৰিলে আমাৰ নিজৰে ভাল লাগে দেখি ভাল লাগে বা মাক বাপেকেও সেইখিনি ভাল পায় পঢ়াত গুৰুত্ব দিয়ে

দেখা দিব সেইখিনি তেওঁলোকে চিন্তা নকৰে খাবলৈহে চায় আজি সুৰাপান কৰিলে কাইলৈ আমুক খালে তা পৰহিলৈ অইন কিবা এটা খালে খোৱাৰ লগে লগে সেইবোৰ হাঁওফাঁওত জমা হ'ব বেমাৰ হয় হৈ পেলাই তেওঁলোকে খোৱা বোৱাটো এৰি দিয়ে স্বাস্থ্যটো হানি কৰে আৰু মানুহে ইমান চকু কাণো দিয়ে তেওঁলোকক হাকো দিয়ে তেওঁলোকে সেইবোৰ নেমানে কিয় তেওঁলোকে অকল খোৱাটোৱে চিন্তা কৰে আৰু পঢ়া শুনা বা দেশৰ ভাল হোৱাটো কেতিয়াও নিবিচাৰে আমি ক'বহে পাৰোঁ আৰু আমি ওচৰৰ ঘৰে আজি মোৰ ল'ৰাটোৱে খালে কাইলৈ সেই ল'ৰাটোৱে যদি এজনী তিৰোতা আনে তেওঁৰ সতি সন্তান হ'লে সেই ল'ৰাটোৱেও খাবলৈ বিচাৰিব আ ক'ব নহয় কাইলৈকে আজি আমাৰ দেউতাই খাইছে বা কাইলৈ আমি কেলৈ নাখাম তেনেকুৱা এটা আহি পৰে ওচৰঘৰীয়াবোৰো দেখি শুনি বেয়া হয় বেয়া ব্যৱহাৰলৈ যাবলৈ বিচাৰে আমি তেওঁলোকক কেনেকৈ ভাল কৰি সমাজলৈ আনিব পাৰোঁ সমাজখন কিদৰে আমি ভালকৈ সুচাৰুৰূপে চলাব পাৰোঁ আমি সেইখিনি চিন্তা কৰিব লাগিব আৰু তেওঁলোকেতো সেইবোৰ চিন্তা নকৰে সদায় বেয়া ব্যৱহাৰলৈকে গৈ থাকিবলৈ বিচাৰে আৰু আমি সদায় আমি একেটোকে কওঁ যে তোমালোকে এইবোৰ এৰি নিজৰ স্বাস্থ্যৰ কাৰণে চিন্তা কৰা বা পঢ়া শুনা কৰা চাকৰি এটা লোৱা আমি সেইখিনিহে বিচাৰোঁ মাক বাপেকে সদায় নিজৰ সতি সন্তানটোৰ ভালৰ ভাল হোৱাটোকে বিচাৰে তেওঁলোকে সেইখিনি নিবিচাৰিবও পাৰে তেওঁলোকে সেইটো কাৰণে তেওঁলোকে ইমান ভাল পৰিস্থিতি কেতিয়াও থাকিবও নোৱাৰে আৰু তেওঁলোকৰ সদায় বেয়ালৈহে গৈ থাকে আমি সদায় আমাৰ ল'ৰা ছোৱালীক আমি ভালদৰে ভাল হ'বৰ কাৰণে আমি বহুতো যত্ন কৰোঁ আৰু কৈও থাকোঁ বেয়া খোৱা মানুহৰ গুৰিলৈ তোমালোক নাযাবা নাখাবা সমাজক বেয়া ব্যৱহাৰ নকৰিবা আমি সদায় তেওঁলোকৰ ভাল হোৱাটোৱেই বিচাৰোঁ এইখিনিয়ে এতিয়া আমাৰ আৰু কম বয়সৰ ল'ৰা এটাই খাই বৈ কেনেকুৱা ঘৰখনৰ মাক বাপেকক আমি খুদ নিজ চকুৰে দেখিয়ে আছোঁ আৰু ক'লেও বেয়া পায় সেইখিনি আমি তেওঁলোকক কেনেকৈ ভাল পথলৈ আনিব পাৰোঁ সেইটোৱেই যত্ন কৰোঁ আৰু আমি তেওঁলোকক সদায় এটা অনুৰোধ কৰিছোঁ আৰু আগলৈকে এনেকৈ যাতে বেয়া ব্যৱহাৰ মদ্যপান বা বেয়া বস্তু খাই বৈ তোমালোকে একো হেৰি নকৰিবা তোমালোকৰ নিজৰ স্বাস্থ্যৰ কাৰণেও চিন্তা কৰিবা এ আজি তুমি বিচনাত কিবা এটা বেয়া বস্তু মদ্যপান কৰি আহি খাই বৈ ক'ৰবাত এক্সিডেণ্ট চেক্সিডেণ্ট হৈ বা পৰি থাকিবা কাইলৈ সেই মাক বাপেকৰে হেৰি হ'ব ও চিন্তা হ'ব কিয়নো টকা পইচাৰো কিছুমান কথা আহি পৰে তেওঁক চিকিৎসা কৰিব বা হেৰি কৰিবৰ কাৰণে সেইখিনি সেইবোৰ ল'ৰা ছোৱালীয়ে কেতিয়াও নুবুজে মাক বাপেকে সদায় ভালৰ কাৰণে চিন্তা কৰি সতি সন্তানটো ভাল হওক বুলিয়েই যত্ন কৰে আৰু লাষ্টত মই তেওঁলৈ এটা অনুৰোধ কৰিছোঁ আমি সম সকলোৱে নিজৰ স সকলো ল'ৰা ছোৱালীকে আমি নিজৰ সন্তান বুলিয়েই ভাবিম আৰু ভাল পথলৈ আহক ভাল হওক সকলোৰে ভা সুস্বাস্থ্য হওক তেওঁলোকক আমি এটাই কামনা কৰোঁ তোমালোকেও যাতে বেয়া বস্তুৰ পৰা আঁতৰ হৈ ভালৰ পথলৈ আহা ভাল কাম কৰা আজিকালি এনেকুৱা যুগ আহি পৰে যে নিজৰ চাকৰি বাকৰি বা নিজৰ কিবা এটা নহ'লেতো তেওঁলোকে খাব মেলিব বা পৰিয়ালটো চলাব মেলিব নোৱাৰে আৰু আমি সেইটো কাৰণে সুখ শান্তিটোকে বিচাৰোঁ সদায় আমি এটাই অনুৰোধ কৰোঁ যে ভাল পথলৈ আহি ভাল চিন্তা কৰা ভাল কাম কৰা তেতিয়া সমাজেও ভাল বুলিব সমাজখন আমি কেনেদৰে ভাল কৰিব যত্ন কৰোঁ তোমালোকেও সেইখিনি যত্ন কৰা আজি সমাজ সেৱা কৰিবলৈ হ'লে সুস্বাস্থ্য হ'ব লাগিব মানুহ সদায় মদ্যপান বা কিবা বেয়া বস্তু খাই মেলি যদি গাঁওখনত বা ওচৰ চুবুৰীয়াক হূলস্থূল কৰে সেইবোৰ অশান্তি সকলোৱে ভোগ কৰিব লাগিব আৰু সেই লাষ্টত মই এটাই অনুৰোধ কৰোঁ আজিৰ পৰা যাতে কোনো মানুহে কোনো ধৰণৰ মদ্যপান বা সুৰা পাণ চিগাৰেট মদ ভাং এইখিনি যাতে নাখায় কাইলৈ কণ কণ ল'ৰা ছোৱালীবোৰো তেতিয়াহে তেওঁলোকেও ভাললৈ আহিবলৈ চেষ্টা কৰিব আৰু শেষত মই সকলোকে কামনা কৰিছোঁ যে ভালৰ ভাল পথলৈ আহক ভাল কাম কৰক ভাল ধৰণে তেওঁলোকে এ সমাজখন আগবঢ়াই নিয়ক